অসমৰ খেতিয়কসকলে পৰম্পৰাগত পদ্ধতিত খেতি কৰে কিন্তু খুব কম মানুহে পৰম্পৰাগত পদতিত খেতি কৰে এতিয়া পৰম্পৰাগত পদ্ধতিত যদি খেতি কৰি থাকে আমাৰ আগবাঢ়িব নোৱাৰিব কাৰণ বতৰ আজিকালি সলনি হৈ আছে প্ৰকৃতিয়ে বিভিন্ন ৰূপ সলাই থাকে সেইকাৰণে যদি আমি পৰম্পৰাগতভাৱে সেই আগৰ দিনত নাঙলেৰে খেতি যদি কৰি থাকোঁ নহয় আৰু নাঙলৰ খেতি কৰি থাকোঁ মানুহেই কঠীয়াতলি লাহে লাহে যদি ৰুই থাকোঁ এনেকৈ ধৰণে হয়তো খুব সোন কষ্ট বেছি হয় মানে আৰু এতিয়া কাম কৰা মানুহো পাবলে তেনেকৈ নাই তথাপি গাঁও বিভিন্ন ঠাইত মানুহে খেতি কৰিছে মানুহেই ৰুৱে মানুহেই কঠীয়া তোলে মানুহেই হাল বায় গৰু দি নাঙলে হাল বায় তাৰপৰা মৈ দিয়ে ঠিক তেনেকৈ কৰিছে কিন্তু যদি টেক্টৰে বা মেচিনেৰী বস্তু ব্যৱহাৰ কৰি খেতি পথাৰ কৰা হয় তেতিয়া আমাৰ খুব সোনকালে আমি বহুত ধান বা শস্য আমি চপাব পাৰোঁ অলপ সৰহকৈ কৰিব পাৰোঁ কম সময়ত কৰিব পাৰোঁ ঠিক তেনেকৈ সেইকাৰণে এতিয়া টেক্টৰ পাৱৰ টিলাৰ এই মৰণা মৰা যন্ত্ৰ আদিয়ে খেতিয়কসকলক এতিয়া প্ৰভাৱিত কৰিছে আজিৰ দিনত তাৰমানে কাৰণ কেলৈ এতিয়া খেতি কৰিবলৈ এতিয়া কৰি থাকিবলৈ লাহে ধীৰে কৰি থাকিবলৈ মানুহৰ অভাৱ হৈছে মানুহ খুব ব্যস্ত আৰু সকলো মানুহেই খেতি পথাৰত লাগি থাকিবলৈ বেয়া পায় সেইকাৰণে মানুহবিলাকে এই মেচিনবিলাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে এতিয়া ধৰক টেক্টৰখনে যিমান মাটি হাল বাব এদিনৰ ভিতৰত বা এক ঘণ্টাত কিন্তু নাঙলে সিমান সোনকালে সিমানখিনি খেতি কৰিব হাল বাব নোৱাৰে আৰু তাৰ লগত জড়িত দুটা গৰু মানুহৰ শ্ৰম জড়িত থাকিব কিন্তু টেক্টৰখন এজন মানুহেই জড়িত হৈ থাকিব সেই এজন মানুহেই দিনটোত কেইবা বিঘাও মাটি হাল বাব পাৰিব সেইকাৰণে অলপ কম সময়তে কামখিনি সোনকালে হৈ যায় সেইকাৰণে মানুহে টেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আকৌ আজিকালি এতিয়া সৰু সৰু পাৱৰ টিলাৰ ওলালে পাৱাৰ টিলাৰ পাৱাৰ টিলাৰ এতিয়া ঘৰে ঘৰে পাৱাৰ টিলাৰ কিনিব পৰা অৱস্থা হৈছে এতিয়া মানুহৰ কাৰণ কেলৈ এতিয়া মানুহবিলাকে এতিয়া কম কম মাটিত মানে মানুহে নিজৰ হেৰিয়াত সৰু সৰুকে পাৱৰ টিলাৰ কিনি আনি পিনি নিজেই খেতি কৰি নিজেই হাল বাই খেতি কৰি খেতি কৰিছে ঠিক তেনেকৈ এতিয়া মৰণা মৰা যন্ত্ৰটো মৰণা মৰা যন্ত্ৰ মানে কি এতিয়া ধান মাৰিবলেই বহুত দিগদাৰ ধান মাৰিবলৈ কেলৈ দিগদাৰ মানে ভৰিয়ে দুটা তিনটা মুঠি মাৰি থাকিলে বহুত সময় যায় গৰুৱে মৰণা মাৰিবলৈও বহুত সময় লাগে সেইকাৰণে কি কৈছে মানুহে ধান মৰা যন্ত্ৰটো হ'লে বেছি ভাল সেয়ে ধান মৰা যন্ত্ৰটো হ'লে কি হয় সৰহ ধান একেদিনাই বহুত ধান মাৰিব পৰা যায় বহুত ধান মাৰি এতিয়া খেত সোনকালে মানুহো কম লাগে ধানখিনি সোনকালে মাৰিব পৰা মাৰি সময়মতে ধান মাৰি বস্তাত ভৰাই আজৰি হ'ব পৰা যায় নহ'লে যদি মৰণা মাৰি থাকে লাহে লাহে যদি মাৰি থাকে বা গৰুৱে মাৰি থাকে বহুত বহুত দিন লাগিব আৰু খেতি কৰোঁতে বহুত সময় লাগি মৰণা মাৰোঁতে সময় লাগিব মানুহ দৰকাৰ হ'ব বেছি এতিয়া যদি মৰণা মৰা যন্ত্ৰটোৱে মাৰে এজন মানুহে বহুত ধান মাৰিব পাৰিব সেয়েহে খেতিয়কসকলে এতিয়া এতিয়া পৰম্পৰাবত গত খেতি পদ্ধতিৰ সলনি এতিয়া এই মানুহবিলাকে এই মৰণা মৰা যন্ত্ৰ আদি প্ৰভাৱিত হৈছে যন্ত্ৰ বা টেক্টৰ পাৱাৰ টিলা ওপৰত প্ৰভাৱিত হৈছে তেওঁলোকে এইবিলাক ল'বলৈ ধৰিছে আৰু এইবিলাক ব্যৱহাৰ কৰি খেতি পথাৰ কৰি বহুতে ব্যৱসায় বাণিজ্য উন্নতি কৰিছে সেয়েহে আগবাঢ়ি গৈছে সকলো